মোৰ বিষয়ে কিছু কথা কি ক'মনো আৰু ক'বলৈ গ'লে যিবোৰ দিন কটাই আহিছোঁ সেইবোৰতো বহুত দুখৰ কথাই হয় এতিয়া বাৰু ভগৱানৰ কৃপাত অকণমান ভাল দৰে আছোঁ শৈশৱৰ কালত যেতিয়াৰ পৰা জন্ম লাভ কৰিলোঁ তেতিয়াৰ পৰা অলপ দুখতেই কটাই আহিছিলোঁ কাৰণ কিয় মোৰ দেউতা মা ইমান আৰ্থিক অৱস্থা ভাল নহয় সেইকাৰণে অকণমান কষ্ট পাইছিলোঁ আৰু কষ্টৰ মাজতেই অকণ ডাঙৰ দীঘল হ'লোঁ মোৰ বাই ভনী ককাই ভাইৰ ভিতৰত মোৰ ভাইটি দুজন বা এজনী আৰু ভন্টী এগৰাকী আমি পাঁচোটা ল'ৰা ছোৱালী পাঁচোটা ল'ৰা ছোৱালীক মোৰ মা দেউতাই বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলে আৰু তাৰ মাজতেই অক অকণ অলপ পঢ়ি শুনি ডাঙৰ হ'লোঁ আৰু কষ্ট কৰিয়েই আমাক ডাঙৰ দীঘল কৰিলে কিন্তু ডাঙৰ দীঘল কৰাৰ পিছত আমি মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰী পঢ়ি পাছ কৰিলোঁ তাৰ পিছত তেনেকৈ থাকিলোঁ চাকৰি ইন্টাৰভিউ দিছিলোঁ কিন্তু ভাগ্যত নাই কাৰণে আমি নাপালোঁ পিছত তেনেকে থাকি বিয়া সময় হ'ল আৰু বিয়া সময় হোৱাত মই এজন ল'ৰাৰ লগত বিয়া হ'লো আৰু সেইজন সৰু সুৰা এটা চৰকাৰী চাকৰি কৰে কিন্তু বৰ্তমান ভালেই চলি আছোঁ আৰু ইমান সৰু কালত যিমান দুখ পাইছিলোঁ সিমানখিনি দুখ এতিয়া বৰ্তমান নাই তথাপিও নাই বুলিলেও নহয় অলপ হ'লেও থাকেই চবৰে কিন্তু বৰ্তমান ভালেই আছোঁ মোৰ দেউতাই একো নকৰে আৰু দেউতাই খালী কাম বন কৰে ঘৰৰ কাম বন কৰে খেতি বাতি কৰে এতিয়া বৰ্তমান নোৱাৰে কাম বন কৰিবলৈ তেনেকৈ ভাইটি দুটাও ডাঙৰ হৈ কাম বনত লাগিল তেনেকৈ ঘৰখন চলাই আছে আৰু মোৰো মোৰো যিমান পাৰোঁ অকণ সহায় কৰোঁ তথাপিও মোৰ চৰকাৰী চাকৰি বুলিবলৈ সৰু কাম এটা পাইছোঁ সেইটো কামটোতেই কৰি থাকোঁ আত্মসহায়ক গোটৰ যি সংযোগ সখী হিচাপে নিৰ্বাচিত কৰে এটা পঞ্চায়তৰ পৰা সেই কামটোতেই মই নিযুক্ত হৈছোঁ চৰকাৰী বুলিবলৈ তাৰ পৰাই এটা মাননী পাওঁ সেই মাননীটো পাওঁ বুলিয়েই নহয় তথাপিও ওলাই কৰি গ'লে মনটো ভাল লাগে আৰু বহুতো লগ পোৱা য়ায় লগৰ লগত কথা বতৰা পাতি হাঁহি ধেমালিৰে দিনটো কটাই দিওঁ সেইহে তেনেকেই দিনবোৰ পাৰ কৰি আহিছোঁ আৰু বৰ্তমান ভালেই চলি আছোঁ আৰুনো কি ক'ম মোৰ জীৱনৰ বিষয়ে পিছলৈ বাও তেনেকৈ ভগৱানে চলাই নিলেই হ'ল তাকে ভা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আৰু যেন একো বিপদ বিঘিনি নহয় যেন এনেকৈ সুকলমে জীৱনটো পাৰ কৰাই লৈ যায় তাকে ভগৱানৰ ওচৰত কোটি কোটি প্ৰণাম